ঐ জানানে মই যে বহুত লছ খালোঁ জানানে মনটো খুব বেয়া মিণ্ট্ৰাৰ পৰা এখন শাড়ী আনিছিলো ইমানে ফাল্টু নহয় কটনৰ বুলি আনিলোঁ জানানে আঠশ নিৰান্নবৈ টকাৰে আনিলোঁ পইচাও গ'ল এতিয়া মই ৰিটাৰ্ণ কৰিব লাগিব আকৌ ইমান ভাল লাগিছিল কালাৰটো কালাৰটো চাই আনিলোঁ আহোঁতে যে ইমান ফটুৱা কাপোৰ আহিল নহয় গৰমত যে পিন্ধিলেতো আৰু গা জ্বলি যাব একেবাৰে পোৰনি উঠি যাব এনেকুৱা গাত লগাবই নোৱাৰে কাপোৰটো এনেকুৱা ইমান বেয়া কাপোৰ দিব লাগেনে কোৱাচোন বহুত অশান্তি পালোঁ বহুত মনটো বেয়া মোৰ আঠশ নিৰান্নবৈ টকাৰে মই আনিলোঁ চাচোন যদি এতিয়া ৰিটাৰ্ণ নহয় মোৰ কেনেকুৱা এটা লছ হ'ব